ৰন্ধা কামটোক হ'বী হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মাৰ যিটো ভূমিকা সেইটো বহুতেই মানে ভাল মায়ে মোক প্ৰথম বহুত উৎসাহ যোগাইছিল ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মোক মায়ে সৰুৰ পৰাই এইটো কথা কৈছে যে ল'ৰা হওক বা ছোৱালী হওক ৰন্ধাৰ ক্ষেত্ৰত মানে ভাত পানী ৰন্ধাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কথা নাই সবে জানিব লাগে ত' মোৰ মায়ে সৰুৰ পৰাই মোক ৰন্ধা বঢ়া শিকাইছে ক'ত কেনেকৈ কি কৰিব লাগে যাতে কেতিয়াবা ভাত আঞ্জা ৰন্ধা ৰান্ধিব লগা হ'লেও যাতে একো প্ৰৱ্লেম নাপাওঁ মই সেইটোৰ কাৰণে মাৰ ভূমিকা বহুত বেছিয়ে আছে আৰু মই সৰুৰ পৰাই ক্লাচ মই ছিক্সৰ পৰাই ৰন্ধা বঢ়াত মোৰ মানে অলপ চলপ মোৰ ৰাপ আছিল আৰু সৰুৰ পৰাই মই চেষ্টা কৰিছিলো মানে মাক ভাল কিবা বনাই খুৱাবৰ কাৰণে আৰু অভিজ্ঞতাও আছে মোৰ বনাই খুওৱা এদিন কিন্তু সিমান এটা ঠিক নহ'ল ভাল নহ'ল আৰু এই ৰন্ধা বঢ়াৰ অভিজ্ঞতাৰ ক্ষেত্ৰত মোৰ মাৰে সবতকৈ বেছি আছে মায়ে সৰুৰ পৰাই মানে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব শিকাইছিল মানে ক'তো যাতে বেলেগৰ বেলেগৰ তাত যাতে একো প্ৰৱ্লেম নাপাওঁ যেতিয়া লাইফত অকলে থাকিব লগা হয় তেতিয়া যাতে একো প্ৰৱ্লেম নাপাওঁ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত এটলিষ্ট সেইকাৰণে মোক মায়ে সৰুৰ পৰাই যিকোনো বস্তুৱে ৰন্ধা বঢ়া সেই শিকাইছিল মায়ে যেতিয়া ভাত ৰান্ধে তেতিয়া ওচৰত মোক বহাই ৰাখিছিল বহাই ৰাখি দে মানে মাজে মাজে শিকাইছিল বোলে এনেকৈ কৰ সেনেকৈ কৰ কেতিয়াবা মায়ে ভাত পানী বনাব নোৱাৰা হ'লে মোকে বনাব দিয়ে আৰু ভাল লাগিছিলে আৰু ভাত পানী বোলে এনেকৈ মই ৰন্ধা বঢ়া মাৰ পৰাই মেইনলি মই মাৰ পৰাই এ ভাত ৰন্ধাবিলাক শিকিছোঁ